মই এই অঞ্চলত ধৰা মাছ হ'ল গৰৈ পুঠি শিঙি কাৱৈ বৰালি কুছিয়া মিছা মাছ নিছিলা মাছ বহুত ধৰণৰ মাছ আছে আৰু বহুত বহুত ধৰণৰ মাছ আছে আমাৰ ইয়াত এই কাণ্ডুলী মাছ চাইনা মাগুৰ মাছ চাইনা মাগুৰ মাছ তাৰপাছত আপোনাৰ আছে ৰৌ বৰালি কছ মাছ চণ্ডা মাছ ৰূপচণ্ডা আছে বহুত ধৰণৰ মাছ আছে আৰু আমি এইবিলাক এনেকেই ধৰিয়েই থাকো বৰশী পাতোঁ আছাৰা মাৰোঁ পানী অহা টাইমত জাল পাতোঁ খেৱালী জালো মাৰোঁ বহুত কিবা কিবি আছে আমাৰ ইয়াত বহুত কিবা কিবি আছে মাছ ধৰা পদ্ধতি বহুত আছে মাছ বহুত ধৰণৰে মাৰিব পাৰি জাকৈ লৈ মাৰিব পাৰি আছাৰাৰে মাৰিব পাৰি তাৰ পিছত লাঙি জালেৰে মাতিব পাৰি ফাঁচী জালেৰে মাৰিব পাৰি বৰশীৰে মাৰিব পাৰি চেপা পাতি মাৰিব পাৰি ধনি পাতি মাৰিব পাৰি সকলো পদ্ধতিৰে মাছ মাৰিব পাৰি আমাৰ ইয়াত আৰু আমিতো পানী সিচিঁ সিচিঁও মাৰোঁ আৰু ঘৰৰে পুখুৰীও আছে পুখুৰীতো মাছ মাৰোঁ সেইবিলাকেও আৰু বহুত আলহী আহিলে ঘৰৰ পুখুৰীতে খেৱালী জাল মাৰি মাছটো মাৰি লওঁ খেৱালী জাল মাৰি মাছটো মাৰি লওঁ আৰু কোনোবা মাছৰ দাম আমাৰ ইয়াত বিশেষ নহয় যেতিয়া আৰু পানী আহে মাছৰ দামটো বহুত কমি যায় আমাৰ ইয়াত কমি যায় মানে কেজি পঞ্চাছ টকা মানলৈ আহি যায় আৰু মানুহবিলাকে আমাৰ ইয়াত বেছিভাগ মানুহে মাছ কিনি নাখায়ে প্ৰায়ভাগ মানুহে মাছ মাৰিও খায় বহুত মানুহে মাছ মাৰি খায় আমাৰ ইয়াত মাছ মাৰি খায় মানে আমাৰ চুবুৰীততো বহুত মানুহে জাল পাতে আচাৰা মাৰে তাৰপাছত কিবা কিবি হেনেকে বৰশী চৰশী পাতি মাছ মাৰে প্ৰায়ভাগ ময়ে বৰশী মাৰি মাছ মাৰিয়ে থাকোঁ আৰু আৰু প্ৰায়ভাগ আমাৰ ইয়াত বেপাৰীবিলাক আহে বৰপেটা ছাইদৰ বেপাৰী নলবাৰী ছাইদৰ বেপাৰী মাছবিলাক আহে আৰু আমাৰ ইয়াত ছাইদে বহুত পানী তাৰমানে ডেইলি মাছ পৰেই আৰু ডাক হয় আমাৰ ইয়াত এই ডাকত বিলত যেতিয়া ডাক হ'ব ন ডাক হ'লে আৰু আপোনাক যি মাছ লাগে ৰৌ বৰালি শ'ল কুছিয়া আপোনাক এভ্ৰিঠিং মাছ পাই যায় আৰু আপোনালোকে তাৰপাছত আপোনালোকে কেৱল শিঙি মাছৰ কেজিটো আমাৰ ইয়াত অলপ বেছি হৈ যায় শিঙিটো যে বহুত দামী মাছ ন এতিয়া শিঙি মাছটো পায় আৰু ভাল ভাল ডাঙৰ মাছ পাব আৰু যেনেকুৱা শিঙি মাছৰ কুৱালিটিটো আমাক আপোনাক যেনেকুৱা লাগে আৰু সৰু শিঙিটোৰ দাম কম হ'ব ডাঙৰ শিঙিটো দাম বেছি হ'ব হেনেকুৱা আৰু এই কম কমতে আৰু বহুতখিনি মাছ ওলাইছিল কম সময়ৰ ভিতৰতে কিন্তু আমাৰ ৰাইজৰ মানুহে কম দামতে কিনি কিনি খালে আৰু আৰু আৰু আমাৰ ইয়াত মাছ বেছি ধৰা হয় বৰালি ৰৌ আৰু নদীত যেতিয়া মাছ পৰিব ন বহুত বেলেগ বেলেগ ধৰণৰ মাছ আহি যায় কিছুমান ব্ৰহ্মপুত্ৰ নদীত আমাৰ সাগৰীয় মাছো আহি যায় বেলেগ মাছ মানে কি আৰু আমাৰ ইয়াত বহুত মাছ ধৰা হয় আৰু এই ধৰক আপোনাৰ বামী মাছ ধৰা হয় আঁৰি মাছ ধৰা হয় তাৰপিছত বি কেট আহে ৰৌ আহে বৰালি আহে গ্ৰাছকাপ আহে এইবিলাক আঁৰি চাৰি বহুত মাছ ধৰা হয় কিন্তু মাছবিলাকত দামবিলাক ভিন্ন ভিন্ন হয় বেলেগ বেলেগ দাম হয় এতিয়া বৰালি মাছৰ দামটো বেলেগ হ'ব ৰৌ মাছৰ দামটো বেলেগ হ'ব সকলো মাছৰে দামবিলাক আমাৰ বেলেগ বেলেগ হয় কিছুমান মাছৰ দাম মানে এনেকুৱা হয় যেতিয়া যদি পইচা বেছি নাথাকে আপুনি খাবও নোৱাৰে কিন্তু কেতিয়াবা সেই মাছে আপুনি আপুনি একেবাৰে কম দামতো পাই যাব পাৰে সময় গতিকে কিন্তু সেইটো সময়ৰ লগত কথা আৰু আপুনি খাব পাৰিবও পাৰে নোৱাৰিবও পাৰে বজাৰত কেতিয়াও আপোনাৰ দামটো ইমান কমি যায় কি আপুনি তাৰমানে এশ টকা এটা নিলেও আনিব পাৰে কিন্তু কেতিয়াবা এনেকৈ দাম বাঢ়ি যায় আপোনাৰ পকেটত হাজা হাজাৰ টকা থাকিলেও আপুনি তাৰমানে কিনিব নোৱাৰিব পাৰে আৰু সেইখিনিয়ে আৰু বিশেষ আৰু মাছ মানে আমি এনেকৈ মাৰি থাকোঁ ক'ব গ'লে বাৰ মাহে আমাৰ ঘৰত মাছ থাকে আৰু শুকান মাছ হ'লেও আচাৰ কিবা কেঁচা মাছ হ'লেও বা কিবা মাছ মানে আপোনালোক আহিলে আমাৰ ঘৰত পাবই আৰু বাৰ মাহে মাছ মাৰোঁ আমি এইখিনিয়ে আৰু কিন্তু মাছ এইবাৰ বৰ্তমান এইবাৰ বানপানী নাই কাৰণে অকণমান মাছো কম তথাপিতো কিন্তু আমি মাছ মাৰিব এৰা নাই মাছ মাৰিয়ে আছোঁ পুৰা মাছ মাৰিয়ে আছোঁ আৰু এতিয়া বৰশীত মাৰি আছোঁ মাজে মাজে লাঙীও পাতো ফাঁচী লাঙী পাতিকেনে মাৰি আছোঁ কিন্তু এইবাৰ মাছ বহুত কম আৰু পানী নাই কাৰণে এতিয়া আজিও কেইটামান মাৰিলোঁ মাছ মাৰি আনি মায়ে বনাই দিলে খালোঁ সেইখিনিয়ে আৰু আৰু প্ৰায়ভাগ আমাৰ ইয়াত বৰপেটা ছাইদৰে বেপাৰীবিলাক আহে সিহঁতে মাছটো আনে আনিকিনি কিন্তু ঘুৰি ফুৰে কাৰণ আমাৰ ইয়াত প্ৰায়ভাগ মানুহে নিজে নিজে মাছ মাৰি খায় ৰাতিপুৱাই ওলাই যায় ওলাই যায় আবেলি ভাত বনোৱা টাইমক লাগি সিহঁতে দুপৰীয়া টাইমটো লৈকে আহিয়ে পায় মাছটো লৈ সেইকাৰণে আৰু আমাৰ ইয়াত প্ৰায়ভাগ মানুহে তাৰমানে দুপৰীয়া ভাত মাছেৰে খায় আৰু মাছটো মাৰিয়ে থাকে আৰু প্ৰায়ভাগ মানুহে আমাৰ ইয়াত বৃহস্পতি বাৰটো পালে গুৰুবাৰটো কিন্তু বাকী বাৰকেইটাত এইবিলাক মানা নিয়ম নাই সেইকাৰণে আৰু বাকীকেইটা বাৰত পুৰা মাছ মাৰে আৰু আমাৰ ইয়াত মানুহে বাকী যিমানখিনি মানুহ আহে আৰু আলহী যদি আহিল আমাৰ ঘৰতে পুখুৰী থাকে মানুহে কাষতে খাল থাকে বা বিল আছে নদী জান জুৰি আছে মানুহে তাৰমানে এনেকুৱা এটা নাই যে বজাৰত মাংস নাপালে আজি মাছ হ'লেও তাৰমানে ধৰক বৰশী পাতি হওঁক লাঙী এখন পাতি হওঁক আচ আচ আচাৰাখন মাৰি হওঁক আলহীক ভাত খোৱাবৰ কাৰণে মাছ আনিব পাৰে আৰু সেইখিনি সুবিধা আমাৰ ইয়াত আছে আটাইতকৈ বেছি মাছ মানে আমাৰ ইয়াত কিমান আৰু কাৱৈ মাছটো বহুত আৰু আমাৰ ইয়াত তাৰমানে আপুনি ধৰক বৰলৰ টোপ লগা বৰশীটো যদি পেলাই দিছে কাৱৈ মাছে থাপ থোপকে ধৰি পেলাই আৰু গম পাইছেনে আমাৰ ইয়াত তাৰমানে কাৱৈ মাছৰ পৰিমাণটো বহুত বেছি আৰু কাৱৈ মাছ আৰু শ'ল মাছ কিন্তু শ'লতকৈ কাৱৈ মাছৰ পৰিমাণটো বহুত বেছি বুলি ক'লো নহয় বহুত বেছি আৰু সেইকাৰণে আমাৰ ইয়াত প্ৰায়ভাগ মানুহে বৰশী পাতে পাতিলেও আৰু প্ৰায়ভাগ আমাৰ কাৱৈ মাছে দেখা পাব সেয়ে আৰু